আমাৰ নিজৰ সাংস্কৃতিৰ বাহিৰেও সাংস্কৃতিৰ পৰম্পৰাগত ব্যঞ্জন মই কিছুমান খাইছোঁও বনাইছোঁ যেনে মাৰোৱাৰীবিলাকে যে দৈ গাখীৰেৰে তিয়ঁহ দৈ জিৰা গুৰি ধনীয়া গুৰি মিশ্ৰণ কৰি আৰু নেমু টেঙা মিশ্ৰণ কৰি এটা জুলীয়া পদাৰ্থ বনাই এইটোক কদধি বুলি কয় মই এইটো খাইছোঁ বনাইছোঁ তাৰোপৰি চিকেন টণ্ডোৰী চিকেন বিৰিয়ানি পাও ভাজি বৰাপাও তাৰপিছত আপোনাৰ পালেং পনীৰ মটৰ পনীৰ এইখিনি মই নিজে ঘৰত তৈয়াৰ কৰি বনাইছোঁ খাইছোঁ জুতি লৈছোঁ খুব খুব সোৱাদযুক্ত আমাৰ থলুৱা খাদ্যবিলাক অত্যন্তই সোৱাদযুক্ত তাৰোপৰি এই চাইনিছ খাদ্যবিলাকো বাহিৰাগত ভাৱে অহা খাদ্যবিলাকৰ সোৱাদ কম নহয় জুতি লগা জিভাত টিখা জলা মিঠা নমকিন সকলোখিনিয়েই পোৱা যায় আৰু ল'ৰা ছোৱালীবিলাকেও আজিকালি সেই ফাষ্টফুডটোৰ ওপৰতেই বেছি আপ্লুত হৈছে আচলতে ক'বলে গ'লে ফাষ্টফুডটোৰ পৰা আমাৰ উপকাৰ আছে যদিও বিশেষধৰণৰ অপকাৰীতাও দেখা দিছে যিবিলাক ল'ৰা ছোৱালী অনবৰত এই ফাষ্টফুডবিলাকৰ ওপৰতেই অভ্যস্ত হৈ থাকে সেইবিলাক মেদবহুল হোৱা দেখা গৈছে কম বয়সতে যিবিলাক আমাৰ এভইড কৰি চলাটো ভাল কথা যাৰ কাৰণে ছোৱালীবিলাকৰ কিছুমান শাৰিৰীক গঠনত বা কিছুমান শৰীৰৰ যিবিলাক নিত্যনৈমিত্তিক কাৰ্য্য সেইবিলাকত বাধা প্ৰদান কৰা দেখা গৈছে ফাষ্টফুডবিলাকৰ পৰা খাব লাগে ব্যৱহাৰ কৰিব লাগে সকলো খাদ্যৰে জুতি ল'ব লাগে কিন্তু চব বস্তুয়েই বেছি খোৱাতো দৰকাৰী নহয় উপযোগী নহয় আমি সকলোবিলাক নিয়ম নীতিৰ মাজত চলিলে ভাল সকলোবিলাক খাদ্যৰে ভাল ফলো থাকে বেয়া ফলো থাকে বেয়া ক্ৰিয়াও থাকে ভাল ক্ৰিয়াও থাকে গতিকে আমি ভালখিনি লৈ বেয়াখিনি পৰিত্যাগ কৰিব লাগে ল'ৰা ছোৱালীবিলাককো আমি শিকাব লাগে যে নিজৰ থলুৱা খাদ্যখিনিতে অভ্যস্ত থাকিব নালাগে বাহিৰা খাদ্যও গ্ৰহণ কৰিব লাগে যিহেতুকে আজিকালি ইক'নমিক যুগ হৈছে যুগৰ লগত খাব খোৱাই চলিব লাগিলে আমি সেই খাদ্যবিলাকো খাব লাগিব গতিকে তথাপিতো নিজক বচাই যিখিনি কৰিব পাৰি সেইখিনি কৰিলে আমাৰ ভাল হ'ব আমাৰ জীৱন শৈলীটো সু খাদ্য হ'ব ভাল হ'ব আমাৰ বেমাৰ আজাৰৰ পৰা আমি হাত হাৰিব পাৰিম আগন্তুক জীৱনতো আমি শুদ্ধভাৱে চলাই নিব পাৰিম শৰীৰৰ ভালে থাকিলেহে আমাৰ দেহ মন ভালে থাকিব আমি আমাৰ কৰ্মত ৰতী হ'ব পাৰিম গতিকে খাদ্যৰ প্ৰতি ধ্য়ান দিয়াতো আমাৰ সকলোৰে নিত্যান্তই প্ৰয়োজনীয়